অঁ জ আমি এই অহা দেওবাৰে এটা প্লেন কৰোঁ হেৰি শ্ৰীচূৰ্যত কিবা বোলে এখন নতুন বোলে হেৰি কৰিছে বাগিচা বনাইছে বোলে হেৰি হেৰি এই পাৰ্কৰ নিচিনা তাতে চাব যা আৰু কি নে কি হা অঁ অঁ তাৰ পৰা বাগিচাত চাই তেনেকৈ আহি গ গোৱালপাৰা কল্পনা চিনেমা হলত চিনেমা তিনেমা চাই মানে হোটেলত খাই লৈ তেনেকৈ আহিম আৰু

অঁ অঁ হয় নেকি অঁ সোমোৱা যায় তাতেও অঁ আহ অঁ তাৰপৰা সোমাই তেনেকৈ পিছত হেৰি চিনেমা চাই আহিলে হ'ল

অঁ কিবা খালে হ'ল আৰু হোটেলত খাই লৈ আহিলে হ'ল ভাত হওক বা কিবা বেলেগ কিবা হেৰি অঁ কি হাঁ আমি দুইজনে যাম আৰু হিমুক লৈ যাম লগত

অঁ অঁ তাৰ গৰমৰ বন্ধ

অঁ অঁ হ'ব দে অঁ

এই যি দেৰি হ'লে হ'ব আৰু আহোঁতে গাড়ী লৈ যাম যি দেৰি হয় হ'ব

কি অঁ অঁ আহোঁতে বজাৰখিনি কৰি লৈ আহিলোঁ অঁ অঁ সন্ধিয়া হ'লে হ'ল দে অঁ অঁ অঁ কি অঁ সুধিলে হ'ল কি কি লাগে এখন লিষ্ট বনাই লৈ লৈ আহিলে হ'ল

অঁ অঁ হ'ব দে অঁ অঁ অঁ নাই হ'ব দে আহিলে অঁ ৰাখোঁ